শুনা ভাইটি তোমাৰ ইয়াৰ পৰা মই পাঁচ হাজাৰ টকা বজাৰ কৰিলোঁৱেই আৰু আগতেও বস্তু নি থাকোঁ হাজাৰ টকাৰ ওপৰত বস্তু নি থাকো তুমিতো মোক ইয়াৰ ওপৰঞ্চি কিবা এটা দিব পাৰা ইয়াৰ পৰা বহুত বস্তু লৈয়ে থাকো তুমি ওপৰঞ্চি কিবা এটা লগাই দিব পাৰা দিয়া আৰু কিবা এটা আমিতো বস্তু নিয়ে থাকো কিবা এটা ওপৰঞ্চি লগাই দিয়া আৰু